এক জুন দুহেজাৰ একৈছ দুই জুলাই দুহেজাৰ পোন্ধৰ পাঁচ আগষ্ট দুহেজাৰ ঊনৈছ তিনি ছেপ্টেম্বৰ দুহেজাৰ বিছ ষোল্ল মে' দুহেজাৰ পঞ্চল্লিছ